অঁ ফুল বা গছবিলাকৰ ওপৰত বিভিন্ন সময়ত বতৰৰ অৰৰ বতৰে প্ৰভাৱ পেলাই গছবিলাকৰ ওপৰত যেতিয়া খুব বেছি গৰম হয় তেতিয়া মই গছবিলাকৰ বত ৰ'দৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ওপৰত পলিথিন দি দিওঁ যিবিলাক তলত থাকে আৰু টাব যিবিলাক হয় টাববিলাক মই বেছি ৰ'দত নথওঁ অলপ গৰম ভাবটো পাব পৰাকৈ থৈ বাকীখিনি অকণমান ছাঁলৈ মই টাববিলাক লৈ আনোঁ আৰু যিখিনি গছ তলত মাটিতে থাকে সেইখিনিত বেছি ৰ'দত শুকাই গছৰ পাতবিলাক নষ্ট হৈ যায় লেৰেলী যায় যিমান পাৰোঁ মই পলিথিন ওপৰত শ্বে'দৰ নিচিনাকৈ দি ছাঁ কৰি দিওঁ তাৰোপৰি যেতিয়া আকৌ খুব বেছি বৰষুণ হয় বৰষুণতো কিছুমান গছৰ গুৰিত বেছি পানী পাই গছবিলাক নষ্ট হৈ যায় সেইকাৰণে সেই বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে কিছুমান গছত আকৌ মই বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণেও তেনেকেই ওপৰত মই পলিথিন দি দিওঁ পলিথিনে এখন শ্বে'দ বনাই দিওঁ আৰু টাববিলাকো তেনেকৈ বেছি পানী পালে টাবৰ পুলিবিলাক নষ্ট হৈ যায় সেইখিনি বাৰান্দাত বা এনেকৈ এই হেৰিৰ পৰা বৰষুণৰ পানী অনবৰতে পৰি নথকাৰ জাগাত আঁতৰাই ৰাখি গছবিলাক তেনেকৈ যত্ন কৰি ৰাখোঁ যিমান পাৰোঁ তেনেকুৱা ধৰণে প্ৰটেকশ্যন দি ৰাখোঁ মই